আটাইতকৈ গুৰুত্ত্বপূৰ্ণ যদি পাঠ কিবা মই শিকিছো তেনেহ'লে সেইটো হৈছে যে আনক সকলো ক্ষেত্ৰতে দোষাৰোপ কৰিব নালাগে যেনে কিবা এটা তৎক্ষণাৎ যদি ভুল হৈ যায় সেইটোৰ কাৰণে আমি তৎক্ষণাত কি কৰো যে এইটো বেলেগৰ দোষ আছিল কিবা আছিল এনেকুৱা ধৰণৰ বা এইটো সময়ৰে দোষ হ'ল নাইবা সময় নহ'ল এই যিটো আমি মানে এক্সস্কিউজ যিটো দিওঁ এই এক্সস্কিউজটো আমি কমকৈ দিব চেষ্টা কৰিব লাগে আৰু এইটো মোৰ যথেষ্টখিনি কামত আহিছে ই মোক যথেষ্ট মানে নিজকে চালি জাৰি চোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি সহায় কৰিছে